এই আজিকালি আমি অসমীয়াটো সমাজত ঘূৰি পকিও কিছুমান কথা বতৰা কোৱাটো আমি অসমীয়াবিলাক

কিছুমান ঢুকালে

এই প্ৰয়াত আত্মা আত্মাটোতো কোনো দেহ নাই আচলতে বিদেহ আত্মা এই সমাজত ঘূৰিলেহে কিছুমান কথা আমাৰ অসমীয়া ভাষাও আমি শুদ্ধকৈ ক'ব পাৰোঁ

শুনিছ কথা কওঁতে বৰ সতৰ্কতাই ক'ব লাগিব নহ'লে বিপদত পৰিব লাগিব